আজি কেইবছৰমানৰ আগৰ পৰাহে আমাৰ যোনবিলাক স্মাৰ্ট ফ'ন সেইবিলাক আমাৰ প্ৰজন্মক বা আমাৰ মানুহবিলাকৰ মাজত প্ৰচলিত হৈছে তাৰ আগতে আছিল লেণ্ড ফ'ন লেণ্ড ফ'ন ব্যৱহাৰৰ সময়ত কি কৰিছিল মানুহে অকল ফ'নহে কৰিব পাৰিছিল আৰু তাৰ কাৰণে বহুত দীঘল দীঘল লেণ্ড ফ'নৰ লাইন সকলোৰে মাজত বিতৰণ কৰা হৈছিল ৰাস্তাই ঘাটে আমি ফ'নৰ খুঁটা দেখিবলৈ পাইছিলোঁ তাৰপাছত লাহে লাহে কি হ'ল যে কিছুমান ফিচাৰ ফ'ন বা বুটাম থকা ফ'ন আমি দেখিবলৈ পালোঁ সেই বুটাম থকা ফ'নবিলাকত ফ'নৰ লগতে মেচেজ কৰিব পৰা ব্যৱস্থা আহিলে আৰু তাত কি হৈছিলে যে আগতে যোনবিলাক লেণ্ড ফ'ন আছিলে তাত আমি বিল দিব লাগিছিল আৰু লেণ্ড ফ'নৰ কাৰণে লাহে লাহে কি হ'ল যে আমি ৰিচাৰ্জ কৰিব পৰা হ'লো আৰু তাৰ কাৰণে বেলেগ বেলেগ পেকেজৰো ছিষ্টেম বা পেকেজৰ ব্যৱস্থা আহিল বা কিছু কিছু ক্ষেত্ৰত গৈ পেলাই আমি অফিচত গৈ পেলাইও ইয়াৰ পইচাখিনি নি ফ'ন কৰাৰ পিছত যোনটো বিল হয় সেইখিনি আমি পৰিশোধ কৰিবলগীয়া হৈছিলে তাৰ পিছত লাহে লাহে কি হ'ল যে প্ৰথমতে অকল ফ'ন কৰিব পৰা হৈছিল তাৰ পাছত লাহে লাহে মেচেজ কৰিব পৰা হ'ল ম'বাইলত লাহে লাহে ক্ৰমান্বয়ে সেই বুটাম থকা ফ'নবিলাকৰ অলপ ওপৰলৈ গৈ পেলাই তাত লাহেকে ইন্টাৰনেটৰ ব্যৱস্থাও আহিবলে ধৰিলে আৰু তাৰ কাৰণে বিশেষকে এটা পেকেজ বা এটা ৰিচাৰ্জ হ'ল যাক যাৰ কাৰণে আমি ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰিলোঁ প্ৰথমতে কথা পতাৰ কাৰণে ৰিচাৰ্জ কৰিব লাগে তাৰ পিছত মেচেজ পঠিয়াবৰ কাৰণে এক্সট্ৰাকৈ বেলেগকৈ মেচেজ পেক আহিবলৈ ধৰিলে তাৰ পিছত ইন্টাৰনেট পেকেজ আহিবলৈ ধৰিলে তাৰ পিছত লাহে লাহে মানুহবিলাকে ফ'নৰ পৰা মানে বুটাম থকা ফ'নৰ পৰা লাহে লাহে স্ক্ৰীণত চুই পেলাই কাম কৰিব পৰা সেই ফ'নবিলাকলৈ মানুহে সলনি কৰিবলৈ ধৰিলে তাত কি হৈছিলে কিছুমান ফ'ন আছিল এণ্ড্ৰইডৰ আৰু কিছুমান ফ'ন আছিল উইণ্ড'জৰ আৰু ক্ৰমান্বয়ে উইণ্ড'জৰ ফ'ন বিলাক লাহে লাহে কমি পেলাই এণ্ড্ৰ'ইডৰ প্ৰচলনটো বেছি হ'বলৈ ধৰিলে আৰু তাৰ পিছতে কি হ'ল লাহেকে জিঅ' আহিলে জিঅ'য়ে প্ৰথমতে খুব ফ্ৰীতে মানুহক ডাটা পেক দিলে কাৰণ তাৰ আগলৈকে কি হৈছিল যে মানে তিনিশ টকাত এক জি বি পাইছিল আৰু ইন্টাৰনেটৰ ব্যৱহাৰ খুব সীমিত আছিল যেতিয়াৰ পৰা জিঅ' আহিবলৈ ধৰিলে যেতিয়াৰ পৰাই জিঅ' আহিল সেই জিঅ' আহি পেলাই লাহেকে কি কৰিলে যে ইন্টাৰনেটৰ ব্যৱস্থাটো ভাল কৰাৰ ফলত আমি এতিয়া কম দামতে যথেষ্ট ইন্টাৰনেট আমি নিয়মীয়াকৈ পাবলৈ আৰম্ভ কৰিলোঁ আৰু জিঅ'য়ে যেতিয়া সেই ব্যৱস্থা কৰি দিয়া লগে লগে এয়াৰটেলৰ দৰে কোম্পানীয়েও সেই ব্যৱস্থাকে অনুসৰণ কৰিলে আৰু তাৰ ফলত এতিয়া বৰ্তমান কি হৈছে যে এটা পেকেজ আছে যোনটোত আমি মেচেজো কৰিব পাৰোঁ যোনটোত আমি দৈনিক এক জি বিৰ পৰা পাঁচশ এম বিৰ পৰা এক জি বিৰ পৰা তিনি জি বিলৈকে আমি ডাটা পেক আমি পাব পাৰোঁ আৰু লাহেকে কি হ'ল যে সেই ব্যৱস্থাটোৰ বৰ্তমান প্ৰচলিত হৈ আছে আৰু এতিয়া মই এয়াৰটেল চিম ব্যৱহাৰ কৰোঁ আগৰ তুলনাত এতিয়াৰ নেটৱৰ্ক সংযোগ যথেষ্ট ভাল কাৰণ আগতে টু জি আছিল তাৰ পৰা থ্ৰী জি হ'ল ফ'ৰ জি আৰু এতিয়া নতুনকৈ ফাইভ জিৰ প্ৰচলন আৰম্ভ হৈছে বৰ্তমান মোৰ ইন্টাৰনেটৰ নামত মাহত দুশৰ পৰা তিনিশ টকা খৰচ হয় আৰু খুব ভাল কানেকটিভিটী পাওঁ দিনটোত দুই জি বি পাওঁ আৰু ধৰক ইমাৰজেন্সি যদি ইন্টাৰনেটৰ ব্যৱস্থা শেষ হৈ যায় তেতিয়া আমি নতুনকৈ বুষ্টাৰ পেকেজ বুলি কয় যোনটোত আমি এক জি বিৰ পৰা আৰম্ভ কৰি আমি তিনি চাৰি ছয় জি বিলৈকে আমি ডাটা পাব পাৰোঁ আৰু এইদৰে আগৰ তুলনাত এই দুটা দশকত ম'বাইলৰ যথেষ্ট টেলি কমিউনিকেচনৰ অংশটোত যথেষ্ট উন্নতি সাধন হৈছে